মই যেতিয়া স্কুল বা কলেজত পঢ়ি আছিলোঁ আমি বিভিন্ন ধৰণৰ ঠাই ভ্ৰমণ কৰিছিলোঁ সেই ঠাইসমূহলৈ যোৱাৰ কথা যেতিয়া শিক্ষাগুৰুসকলে আমাৰ আগত কৈছিল আমি বহুত ফূৰ্তি পাইছিলোঁ বহুত দিনৰ আগৰ পৰা আমি ভাবি আছিলোঁ কোনো কি চাম মানে ক'ত থাকিম কি খাম কোন জেগালৈ যাম আমি সেইবিলাক ভাবি মনটো বহুত ভাল লাগি আছিল আমি স্কুলৰ পৰা মাজুলী ভ্ৰমণৰ বাবে গৈছিলোঁ মাজুলী ভ্ৰমণলৈ যাওঁতে আমাক শিক্ষাগুৰুসকলে ফেৰীৰে যাত্ৰা কৰাইছিল ফেৰীত যোৱা মনোমোহা দৃশ্যটো আজিও চকুৰ আগত ভাঁহি থাকে যেতিয়া আমি ফেৰীত বিভিন ফেৰীৰ পৰা বিভিন্ন ধৰণৰ ঠাইসমূহ দেখিছিলোঁ আঁতৰৰ পৰা যেতিয়া মিচিং গাঁওবোৰ দেখিছিলোঁ মনটো বহুত উৎফুল্লিত হৈ পৰিছিল আমি ফেৰীৰ পৰা নামি বাছত যেতিয়া যাত্ৰা কৰিছিলোঁ তেতিয়া বিভিন্ন ধৰণৰ সত্ৰসমূহলৈ যাত্ৰা কৰিছিলোঁ আউনীআটী সত্ৰ দক্ষিণপাট সত্ৰ চামগুৰি সত্ৰ আদি সত্ৰসমূহ আদি মাজুলীত থকা সত্ৰ প্ৰায়বোৰ কেইখন সত্ৰ আমি ভ্ৰমণ কৰিছিলোঁ তাৰে ভিতৰত আউনীআটী সত্ৰত যেতিয়া গৈছিলোঁ তেতিয়া আমি পালনাম দেখিবলৈ পাইছিলোঁ পালনাম হৈ আছিল সেই সময়ত সেই তেতিয়া

সত্ৰসমূহ দেখাত ইমান মনোমোহা আছিল আৰু বহুত পৰিষ্কাৰ পৰিচ্ছন্ন আছিল আৰু আৰু এবাৰ আমি স্কুলৰ পৰা ৰাসৰ সময়ত মাজুলীলৈ যাত্ৰা কৰিছিলোঁ ৰাসৰ সময়ত যেতিয়া মাজুলীলৈ দেখি যাত্ৰা কৰিছিলোঁ তেতিয়া আমি শংখচূড় বধ কংস হত্যা সেই সেই পৰিৱেশসমূহ আমি দেখিবলৈ পাইছিলোঁ

সকলোখিনি মানে যিসকল মানুহক আমি লগ পাইছিলোঁ তেওঁলোকে আমাক বহুত মৰম চেনেহ কৰিছিল তেওঁলোকৰ মানুহখিনিৰ একতাখিনি শলাগ শলাগ ল'বলগীয়া আৰু এবাৰ আমি স্কুলৰ পৰা ভ্ৰমণ কৰিছিলোঁ যোৰহাটলৈ যোৰহাট যেতিয়া গৈছিলোঁ যোৰহাটৰ আমি তাৰকা গৃহ টোকলাই চাহ বাগিচা আদি দেখিবলৈ পাইছিলোঁ তাৰকা গৃহত যেতিয়া দেখিছিলোঁ তেতিয়া মানে মনটো কিমান ভাল লাগিছিলে তাক বুজাব পৰা নাছিলোঁ অলপ ভয়ো খাইছিলোঁ দেই একদম আকাশখনত হৈ থকা শব্দ গ্ৰহ নক্ষত্ৰসমূহ দেখি একদম ওচৰৰ পৰা দেখা যেন লাগিছিল মনটো বহুত ভাল লাগিছিল আৰু এবাৰ আমি যাত্ৰা কৰিছিলোঁ স্কুলৰ পৰা লখিমপুৰলৈ লখিমপুৰৰ পাহাৰীয়া জেগাসমূহ দেখি

আমি যেতিয়া লগ লগৰখিনিৰ লগত লখিমপুৰ যাত্ৰা কৰিছিলোঁ তেতিয়া যি যিখিনি ঠাই আমি চাবলৈ পাইছিলোঁ সেইখিনি অতি মনোমোহা আছিল আৰু এবাৰ আমি স্কুলৰ পৰা কলেজৰ পৰা স্কুল নহয় কলেজৰ পৰা

চাই আজিও চকুত ভাহি থাকে চিৰিয়াখানা দেখিছিলোঁ কামাখ্যা মন্দিৰ দেখিছিলোঁ উমানন্দ দেখিছিলোঁ কলাক্ষেত্ৰ দেখিছিলোঁ চিৰিয়াখানা বিভিন্ন ধৰণৰ জীৱ জন্তু দেখি আমাৰ মন উৎফুল্লিত হৈছিল বাঘ সিংহ ভালুকবোৰ যেতিয়া ওচৰৰ পৰা দেখিছিলোঁ তেতিয়া আমি লগৰখিনি আৰু মোৰ মন বহুত ভাল লাগে লাগিছিল হাতী যেতিয়া ওচৰৰ পৰা দেখিছিলোঁ তেতিয়া কিমান ভাল লাগিছিল ক'বলৈ বাকী নাই আৰু কামাখ্যা মন্দিৰৰ মা দৰ্শন কৰিছিলোঁ কামাখ্যা মন্দিৰ দেখাত বহুত বেছি ধুনীয়া আছিল উমানন্দ উমানন্দ দৰ্শন কৰিছিলোঁ উমানন্দ একদম পানীৰ মাজেৰে নাৱত গৈ যেতিয়া উমানন্দ অকমান ঠাইত মন্দিৰভাগ আছিল তাত কেইবাজন মানে কেইবাটাও মানে মন্দিৰ আছিল দেখি বহুত ভাল লাগিছিল আৰু কলাক্ষেত্ৰ দেখিবলৈ পাইছিলোঁ আৰু এবাৰ আমি শিৱসাগৰলৈ গৈছিলোঁ শিৱসাগৰততো জানেই সকলোৱে কিমান বস্তু চাবলগীয়া আছিল যেনে জয়দৌল শিৱদৌল ৰংঘৰ কাৰেংঘৰ আদি সকলোবোৰ দেখি বহুত ভাল লাগিছিল আৰু এবাৰ আমি ভ্ৰমণ কৰিবলৈ গৈছিলোঁ তেজপুৰলৈ তেজপুৰত অগ্নিগড় উষা অনিৰুদ্ধ উষাক য'ত মানে বাণৰজা নিজৰ বাপেকে য'ত মানে অগ্নিগড় মানে তেওঁ উষাক ৰাখিছিল তেওঁক যোন ঠাইত উষাক ৰাখিছিল তাৰ চাৰিওপিনে অগ্নিয়ে একদম বে বেৰি ৰাখিছিল সেইবাবে তে সেই ঠাইখনত অগ্নিগড় হ'ল বাণৰজাই নিজৰ জীয়ৰীক ৰাখিছিল চিত্ৰলেখা সখীয়েকৰ সৈতে তাতে উষা আৰু অনিৰুদ্ধৰ মিলন হৈছিল তাৰপিছত চিত্ৰলেখা উদ্যান দেখিছিলোঁ মহাভৈৰৱ মন্দিৰ দেখিছিলোঁ এই সকলোবোৰ স্মৃতি আজিও আজিও মানে চকুৰ আগত ভাঁহি আছে যিসকল আমি ল'ৰা ছোৱালী গৈছিলোঁ সেই সকলোবোৰে ৰাস্তাত ধুনীয়া ধুনীয়া ঘৰবোৰ দেখিছিলোঁ আৰু হোটেলবিলাক দেখিছিলোঁ তাত তাত এখন হোটেলত আমি খাবলৈও সোমাইছিলোঁ বহুত সুস্বাদু খাদ্যও আমি খাবলৈ পাইছিলোঁ তাৰ উপৰিও যেতিয়া আমি ডিব্ৰুগড়লৈ যাত্ৰা কৰিছিলোঁ তেতিয়া বগীবিল দলং দেখা পাইছিলোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটি দেখা পাইছিলোঁ ইউনিভাৰ্চিটিৰ ভিতৰখন যে ইমান আহল বহল ধুনীয়া আছিল আমি সকলোৱে তাত বহুত ফূৰ্তিৰে মানে সময়বোৰ পাৰ কৰিছিলোঁ আকৌ ইমান মানে সেই সময়টোলৈ ঘূৰি যাবলৈ মন যায় আমি স্কুল বা কলেজত পঢ়ি থকা দিনবোৰ এই সঁচাকৈ বহুত মানে ক'বলগীয়া মনত থাকি যাবলগীয়া আছিলে এতিয়া ডাঙৰ হোৱাৰ পৰা ইমান সেইবোৰ ভাল নলগা হ'ল কিন্তু যেতিয়া আমি স্কুল বা কলেজত আমাক ছাৰসকলে ক'ৰবাত ফুৰিবলৈ যোৱাৰ কথা কৈছিল আমি নিজকে মানে বহুত দিনৰ পৰা আমি ভাবি থাকোঁ আমুকলৈ যাম আমুক খাম আমুক ঠাইত ফুৰিম সেইটো মানে আমাৰ মনত বহুত ভাল লাগি আছিল বগীবিল দলংখন যেতিয়া হৈছে তেতিয়া আমি আৰু এবাৰ ফুৰিবলৈ গৈছিলোঁ তেতিয়াতো আৰু সেই কিমান ভাল লাগিছিল প্ৰথমবাৰ বগীবিল দলংখন দেখা পাই ইমান দীঘল সেই দলংখন দেখিয়ে ভাল লাগে সেই সেই ঠাইৰ পৰা যেতিয়া আমি ডিব্ৰুগড়ৰ পৰা ঘূৰি আহিছিলোঁ ৰাতি হৈছিল ৰাতি যে দলংখনৰ দৃশ্যটো আজিও চকুত ভাঁহি থকা দলংখনৰ সোঁমাজত ৰৈ আমি সকলোৱে লগৰীয়াই লগ হৈ ফটো তুলিছিলোঁ তাত তলতে থকা কাঞ্চন জংঘা হেৰিয়ত আমি সোমাইছিলোঁ ভাল লাগিছিল মনটো যেন ফটো মাৰিছিলোঁ কিম্মান যে স্মৃতি জড়িত হৈ আছে সেইবোৰৰ মাজত ভাবিলেই ভাল লাগে